হা আমাৰ অঞ্চলত সকলোৱে পুৰণিকালৰে পৰা একেলগে উৎসৱ পালন কৰি আহিছে আৰু সকলো জনজাতি বড়ো কাৰ্বি মিচিং অসমীয়া এই সকলোবোৰে একো ভেদাভেদ নোহোৱাকৈ বসবাস কৰি আহিছে আৰু সকলোৰে সকলোৰে সকলোৰে উৎসৱত সকলোৰে ঘৰত মিলা মিচাকৈ সকলো কাম কৰা হয়